হেল্ল' অঁ অংকিতা বাৰু অঁ হেৰি কি কয় কি কৰিছে আপুনি অঁ ভালনে আপোনাৰ অঁ ভালেই আৰু হেৰি আকো এই মই বোলো বজাৰ কৰিবলৈ যাম বুলি ভাবিলোঁ তাকে ফোন এটা কৰিছিলো আপোনালৈ

অঁ ক'ত কৰিম বুলি ভাবিছে বাৰু অঁ অঁ ময়ো যাম বুলি ভাবিছিলো লগতে যামনি আপোনাৰ লগতে অঁ হেৰি কেতিয়াকৈ যাব বাৰু অঁ দেওবাৰ আজি শনিবাৰ হ'লেই দেখোন অঁ আজিয়ে দেওবাৰ আকৌ অহা দেওবাৰ অঁ অহা দেওবাৰলৈ অঁ হ'ব তেতিয়াহ'লে ওলাব দেওবাৰে খোলা থাকেনে আকৌ সোণাৰি টাউন অঁ অঁ আপুনি হেৰি সুধি ল'বচোন দেই অঁ অঁ অঁ অঁ হ'লেও আপুনি খবৰটো দি দিবচোন মোক হেৰি কি কয় যাম দুইজনী কিহত যাম বুলি ভাবিছে বা অঁ হেৰি আকৌ মইও লগতে তেতিয়া গাড়ীত গ'লে ভাল হ'ব আৰু নহ্ বা হেৰি বাছত গ'লে বৰ দিগদাৰ অ' এইখন গাড়ীত নিজৰ গাড়ী লৈ গ'লে বাৰু তাকে ৰৈ থাকিব নালাগে নহ'লে ইমান হেৰি দিগদাৰ হয় গাড়ীলৈ ৰৈ থাকিবলৈ তাকে বিহু বজাৰ কি কি কিনিম বুলি ভাবিছা

অঁ এতিয়া চিনাকী আছে নহয় আপোনাৰ নহ্ অঁ

সেইখনতে ওলাব নহ'লে হেৰি আকৌ তাকেই মোৰ ল'ৰা এদম উৎপাত লগাই আছে নহয় বজাৰ জোতা লাগে আকৌ ইউনিফৰ্মৰ চোলা ঠেক হ'ল বোলে চোলা লাগে আইঐ খাই দিছে জান ঐ এইখনে সেই জোতাযোৰো ঠেক হ'ল বোলে কিনিব লাগে এই নিনো ল'ৰা সেই অকলে যাম গ'লে আকৌ উৎপাত ইটো লাগে সিটো লাগেকৈ কিমান কিনিব পইছা কথা আছে নহ্ এতিয়া খেতিও এতিয়া ইমান খেতি কৰোতে পইচা ইমান গৈছে দোৱা পৰা মৰালৈকে ধান কিমান পইচা লাগে আকৌ বজাৰ কৰিবলৈ হ'লেও এইখন তাকেই দুটামান ঘৰৰ বস্তুও দুটামান আনিব লাগে ঘৰৰ বস্তু দুটামানো আনিব লাগে কা সেই কাপবোৰ বেয়া হৈছে পায় কাপ ছেট এটা লাগে মোৰ আকৌ টেবুল ক্লথ এখন হেৰিয়ৰ লাগে ডাইনিঙৰ কভাৰ এটা তাকেই তাকেই ভাবিছো কি কৰোঁ জানো কিনিবলৈ অঁ যাম মই ওলাব আকৌ তিল পিঠা যেনিবা খুন্দিম তিল সব আৰু বজাৰ কৰি লৈ আনিম আৰু তিল গুড় কি কেনেকৈ লাগে গাড়ী লৈ গ'লে ভালেই হ'ব নহ্ অ' গোটেইখিনি

আকৌ সেইটোৱে আকৌ তাকে এতিয়া যি যেনেকৈ লাগে লৈ আকৌ এদিন যাবলৈ নাই আৰু সেইদিনাখনিকে বজাৰ কৰি সব লৈ আনিম আৰু গোটেইখিনি হেৰি কৰিপিনে

দিনটো যাবগৈ আৰু আকৌ হেৰি নহয় নকৰিলেও নহয় নহয় কৰিবগেই লাগিব আৰু নিজৰ কাম নিজেতো কৰিব লাগিবই সেইখিনি উপায় নাই সেইখিনিটো কৰিবই লাগিব আৰু নকৰিলেও উপায় নাই নিজেই যাম বুইছ মতা মানুহ তাত নিনিও এই মতা মানুহবোৰ নিলে বৰ দিগদাৰ গোটেই মানে একেখনতে ভৰাই দিব আৰু অঁ কি কিন কিন সেইটোৱে আকৌ আৰু পচন্দ হ'লেও নহ'লেও ইয়াতে ল আৰু ঘূৰি ফুৰিবলৈ নাই সেইখন বকি থাকিব অও খঙেই উঠে কেতিয়াবা বজাৰত উপায় নেপায় আৰু লাষ্টত সেই পচন্দ নহ'লেও আনিব লগা হয় তেনেকুৱা হয়গৈ আকৌ সেইকাৰণে বোলো হেৰি আপোনাকে সুধোছোন যাবনি বোলো নহ'লে এইখন মতা মানুহৰ লগত গৈ থাকিবলৈ নাই দেই গৈ আহিমগৈ অঁ

অঁ শনিবাৰ অঁ অঁ তেতিয়া তেনেকেই হ'ব হেৰি যদি দেও চিন্তা নাই অঁ অঁ দেৰি হ'লেও চিন্তা নাই বাৰু কাম বনখিনি কৰি থৈ যাম আৰু কিনো আহি আজিকালি কামনো কি আৰু নহ্ আহি মেলি আৰু সেইখিনিকে কৰি বজাৰ কৰা আকৌ বজাৰলৈ এনেই আপুনি ঘৰৰ পৰা যিটো ভাবি যায় সেইটো নহয় নহয় দেখিলে আকৌ ইটো লওঁ সিটো লওকৈ লওঁ লওঁ লাগি থাকেনে সেইভাগে বহুত সময় যায়গৈ এনেই ঘূৰি ফুৰোতে ব এনেই এনেই ঘূৰি ফুৰোতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰোতেই যাইগৈ টাইমটো কেতিয়া যাব ক'বই নোৱাৰিব সেইটো কাৰণে বোলো তাত ওচৰৰ বৰ দূৰলৈ যাব নোৱাৰি আৰু সোণাৰিতে হেৰি কৰি যাম আৰু হেৰি নহয় কি কয় লাষ্ট ডিচেম্বৰ এক জানুৱাৰী পালেহিয়ে নহয় কিবা ভাবিছেনে খানা চানা অঁ সেয়েহে আকৌ আমাৰ উৎপাত ইফালে পিকনিকলৈ যাবলৈ ইফালে বিহু পালেহি ইফালে পিকনিকলৈ যাব লাগে বিহুকে খাবানে পিকনিকতে খাবা

সেই গতিকে সে তথাপিতো এতিয়া বিহু বজাৰ নকৰিলেও নহয় নহয় হেৰি নকৰিলেও নহয় বিহুটোৱে মেইন আকৌ বিহু তেতিয়া বছৰেকৰ মূৰত বিহুটো আহে আৰু তাকে নহ্ বিহুটোকে যদি ভালকৈ এতিয়া বিহু আগতচোন যাবলৈ চিন্তাই হৈছে হয় পইচা পাতিৰ কথা বিহুটো আহি আছে মেইনকৈ আকৌ মাংস বিহু মাংস খাব লাগিব নহয়

অঁ নহ'লে আপোনালোকৰ লগতে যোগদান কৰি দিমনি জানো ক'ব পৰা নাই অঁ অঁ বহ বৰ সৰহীয়াকৈ মানুহ এখিনি গ'লেও ভাল নালাগে অ' অলৈ এটা তলৈ এটা যাবগৈ যেনি তেনি

অঁ অঁ এনেকেই ভাল হ'ব অঁ চৰাইদেউলৈকে ভাল হ'ব নহ্ ওচৰতে তাত তাত আকৌ বনোৱা ব্যৱস্থাটো বনোৱা জেগাবোৰ এতিয়া নাই নেকি ব্যৱস্থা নাই তেনেকুৱা বনাই নিব লাগিব ঘৰ পৰা খাবহে পাৰিবনি জানো এতিয়া আকৌ তেনেকৈ ব বনাব নিদিয়ে লেতেৰা কৰিবলৈ নিদিব নহয় অঁ বনাই মেলি খালে ভাল লাগে সেইটো এটা আমেজ বেলেগ বাৰু ঘৰৰ পৰা বনাই নিয়াখিনিনো কি খাবগৈ তাত নহ্ তেনেকুৱা হয় বাৰু নহ'লে ওচৰতে কোনোবা এডোখৰত ল'ব লাগে তেনেকৈ হেৰি কৰি পিনি এনেকৈ খাব লাগিব আৰু নতুন বছৰতো নহ'লে বেয়াও লাগে নহয় অঁ অঁ অঁ বগৰী চাপৰি শুনিছোহে দেই যোৱা নাই তালৈকে যাম যাম বুলি ভাবি আছো দেই কেনেকুৱা জানো জেগাডোখৰ আপুনি জানে নাই বাৰু ভালেইনে বেয়াইনে অঁ তাকেই আমাৰ সেই লগৰ এই মানুহজনৰ লগৰ এজন এই ওচৰতে তেওঁ তেওঁলোকে ফোন এটা কৰিম বুলি ভ কৈছে মানুহজনে এতিয়া কি কয় এতিয়া তেও যা তেওঁতো ভালেই বুলিয়ে কৈছে জেগাডোখৰ তাতে ওচৰতে সেইডোখৰতে ভাল হ'বনি কিনো আৰু চোৱা নহ্ চাবলৈ আমাৰ এনেই খোৱা ফূৰ্তি এটাহে মানুহৰ তালৈকে যাম ওলাব নহ'লে গাড়ীনো কি আৰু আপোনালোকৰখনো ল'ব আমাৰখনো ল'ম আৰু তেনেকৈ দি আৰু ঘৰৰ পাই সব লৈ যাম দুটা পৰিয়ালে আৰু সৰহীয়া মানুহ নিনিও তেনেকৈ হেৰি কৰিপিনি পিঠা বনাবলৈ বনোৱা নাই দেই এই শুকান পিঠাকেইটামান ৰ'দটো থাকোতে খালী খুন্দিলোঁ তিল তেল পিঠা শুকুৱাই থ'বলৈ তাৰপৰা ইবোৰ আৰু বিহুলৈ আছে নহয় কেইবাদিনো বিহুৰ ওচৰতে বনাম আৰু লাৰু বনাব লাগিব তিলপিঠা তেলপিঠা কেইটামান বনাম বুলি ভাবিছোঁ তিল দি দিয়া তিল দিয়া পিঠা মালপোৱা কেইটামান বনাব লাগিব লাৰু নাৰিকলৰ লাৰু কেইটামান বনাব লাগিব তেনেকৈ বনাম বুলি ভাবিছোঁ এতিয়া তাকে আকৌ তিল আনিলেহে হ'ব সোণাৰি পৰা অঁ সোণাৰি বজাৰত আকৌ সেই নগাবোৰে হেৰি কি কি কচু চচু বৰ উলিয়াই আকৌ দেই সিফালৰ পৰা এনেকৈ কাঁক আজিকালি বাও কাঁক বাহ উলিয়াই নুলিয়ায় বুঢ়া হ'লগৈ আৰু উলিয়াইনে নুলিয়াই জানো নগাবোৰে বৰ আনে নহয় পাহাৰৰ পা কচু চচুবোৰ আনে আকৌ সেইবোৰ ভাৰ বুইছেনে সেইখিনি আনিবলৈ ভাল হ'ব আৰু কিবা বন শাক চন শাক তেনেকুৱাবোৰো আনে সিহঁতে পাহাৰৰ পৰা সেইকাৰণে সোণাৰিত বজাৰ কৰিবলৈ ভালো বাৰু দেই কিছুমান নগাবোৰে আনে পাহাৰৰ পৰা অঁ সেইভাগে কচু চচু লৈ আহিব পাৰিম আদা মৰাণ আদা সোণাৰি বজাৰত মৰাণ আদা হেৰি ওলায় বহু সস্তানে কি জানো পায় সস্তা বুলি কোৱা শুনিছোঁ কিবা কিবি তেনেকৈ লৈ আহিব পাৰিম হেৰি কৰি পিনে হেৰি তেনেকে ওলাব অঁ আপুনি সুধি চাবচোন বাৰু অঁ অঁ কৰি দিব তাৰপৰা আগতীয়াকৈ কৰিব অঁ অঁ নকওঁ নকওঁ নকওঁ এইকেইদিন ক'লৈও নাযাওঁ বিহু ওচৰ পাইছেহিনে ধান চান শুকুৱাব লাগে সেইবোৰ কিবা কিবি কামো কৰি থাকিব লগা হৈছে বাৰু ক'লৈও নাযাওগৈ আৰু সেইদিনা বিহু বজাৰলৈহে যাম আৰু বজাৰ কৰি আনি অঁ অঁ হ'ব দিয়ক অঁ হ'ব হ'ব হ'ব